হেল্ল' ডিব্ৰুগড়ৰ লেটছ গ' ৰেষ্টুৰেণ্ট হয়নে বাৰু হয় মই ডিব্ৰুগড় বৰবৰুৱাৰ পৰা কৈছিলোঁ আচলতে মোক এটা অৰ্ডাৰ দিব লাগি দিব লাগিছিলে বৰবৰুৱালে এতিয়া তেওঁ আপোনালোকৰ কোনোবা তাতে উপলব্ধ হ'বনে কোনো ডেলিভাৰী বয় অঁ যদি হয় তেতিয়াহ'লে বৰবৰুৱালে মোক অৰ্ডাৰ দিব পাৰিলে হ'ল আৰু কাৰণ বতৰটো বহুত বেয়া খুব প্ৰচণ্ড বৰষুণ দি আছে মই বাহিৰত ওলাই যাব নোৱাৰোঁ এনেকুৱা অৱস্থাত মোৰ ঘৰত ল'ৰা ছোৱালী দুটাও আছে গতিকে মই ওলাই যাবলৈ অলপ যথেষ্ট মোৰ অসুবিধা হৈছে আপোনালোকে যদি এই সুবিধাকণ কৰি দিয়ে তেতিয়াহ'লে মই যথেষ্ট গ্ৰেটফুল হ'ম আপোনালোকৰ প্ৰতি গতিকে মোক চিলিণ্ডাৰটো যিহেতু হঠাতে শেষ হ'ল মোক আপোনালোকে অৰ্ডাৰটো দিব পাৰিলে মই ভাল পাম অঁ আৰু অৰ্ডাৰতো মই দিব বিচাৰিছোঁ যে মোক ৰুটি আৰু মাংস দিব আৰু পিজ্জা আছে যদি পিজ্জাও লগত দি দিব এটা আমেৰিকান চিজ পিজ্জা দি দিব আৰু মাংসটো দিবয়ে লগতে চাটনি আৰু কি কি পায় আৰু ৰুটিৰ লগত যি যি দিয়ে চালাড এই সকলোখিনি বস্তু লগত দি দিব মই মোৰ অৰ্ডাৰটো এইটোৱে আছিলে আৰু আপোনালোকে সোনকালে এতিয়াটো নিশা বহুতখিনিয়ে হ'ল তো দিগদাৰ হ'ব যিহেতু আপোনালোকে যিমান পাৰে সোনকালে অৰ্ডাৰটো দিলে মই ভাল পাম যিহেতু মই এগৰাকী ডায়েবেটিক পেচেণ্ট হয় মোৰ দৰববোৰ খাব লাগে গতিকে খাদ্যটো খোৱাৰ পাছতহে মই দৰব খাব পাৰিম সেয়েহে মোক অতি সোনকালে যদি যিমান পাৰে আৰু আধা ঘণ্টামানৰ ভিতৰত যদি দিয়েহি মই সুখী হ'ম ঠিক আছে থেংক ইউ